মোৰ নাম ৰঞ্জুমণি গোস্বামী মোৰ গাঁওখনৰ নাম হ'ল নামপনা সত্ৰৰ ইলিঙ্গি দলচুবুৰী মই যিহেতু ঘৰুৱা গৃহিণী মোৰ ঘৰখনত বহুতো কাম থাকে মই ৰাতিপুৱাৰ পৰা বহুতো কাম কৰিবলগীয়া হয় যিহেতু মোৰ স্বামীয়ে স্কুল এখনত কাম কৰে তেখেতক পঠাব লাগে ল'ৰা চাকৰিত যায় ল'ৰাক পঠাব লাগে সেনেকুৱা আৰু মোৰ এটাৰ পিছত এটা কাম চলিয়েই থাকে সেনেদৰেই মই ঘৰুৱা কামবিলাক কৰি মেলি থাকোঁ আৰু মোৰ ঘৰৰ সদস্যৰ সংখ্যা হ'ল বৰ্তমান ছয়জনেই হ'ল মোৰ স্বামী ল'ৰা দুজন বোৱাৰী নতুনকৈ মাইনা এজনীও আহিছে ইয়াৰোপৰিও মই আজৰি সময়ত এনেই চিলাই বা কিবা কিবি খুচুৰা খুচুৰি কামো কৰি মই বহুতেই ভালপাওঁ কিবা কিবিও কৰি থাকোঁ আৰু কিবা কিবি অঁ তাঁতশাল বওঁ আগতেতো বহুতেই বৈছিলোঁ এতিয়া বও আৰু মাজে মাজে মই আগতে গামোচা এই চাদৰ মেখেলা এইবিলাক বহুতো বৈছিলোঁ আগতেতো বোৱা কাপোৰ বহুতেই আছিল আজিকালিও চলে আৰু মাজে মাজে বৈ থাকোঁ নাই মই বিক্ৰীৰ বাবে নবওঁ নিজৰ কাৰণেই হেৰি কৰোঁ আৰু মই তাৰ মানে এনেই থকাতকৈ এনেই কিছুমান ঘৰতে লাগে যিহেতু সেইখিনিয়েই মই হেৰি কৰোঁ বিক্ৰীৰ বাবে নকৰোঁ মোৰ মাৰ ঘৰ সৰ্থেবাৰীৰ ওচৰৰ লুচিমা গাঁৱত মোৰ গাঁওখনৰ মোৰ অঞ্চলটোৰ বিষয়ে মই অলপ ক'বলৈ গ'লে সৰ্থেবাৰী হ'ল এনেই সৰ্থেবাৰীতো কাঁহ পিতল বাচনৰ বাবেই বিখ্যাত গতিকে তাতেই চব ঠাইৰ পৰাই কাঁহ পিতলৰ বাচন আনিবলৈ যায় বা অতি সহজতে কম কম খৰচতে তাৰ মানে বনোৱাও হয় বনাইও আৰু কিনিবলৈও পায় সেয়েহে সৰ্থেবাৰী গাঁওখন বহুতে হেৰি বিখ্যাত আৰু সে সেয়ে কাঁহৰ সামগ্ৰী আছে বহুতো আছে শৰাই কলহ বান বাটি কাঁহী বাটি বহুতো বহুত বস্তু বনায় সৰ্থেবাৰীত আমাৰ মাৰ ঘৰত মানে ওচৰতে বনায় কাষতেই বুলিয়েই ক'ব পাৰি বনায় বহুতো বনায় বঁটা বনায় বান বাটি বনায় ধুনীয়া ধুনীয়া কাঁহৰ বাচন কাঁহী বাটি ঘটি বুলি কয় আগতে লোটা বুলিও কৈছিল সেইবিলাকো বনায় নতুন নতুন সা সামগ্ৰী বনোৱা হয় অতি কম দামতেই লাভ কৰিব পাৰি আচল আৰু নকল মানে মোৰ সেইটো ক্ষেত্ৰত বিশেষ এটা অভিজ্ঞতা নাই তথাপিও অলপ কওঁ আৰু এনেই সৰ্থেবাৰী কাঁহ পিতলৰ বাবে বিখ্যাত যিহেতু তাতেই নকল বাচন বৰ্তন বিশেষকৈ নচলে আচলটোৱে চলে গতিকে আৰু যিহেতু তাতেই হেৰি কৰা হয় বাচনখিনি বনোৱা হয় সকলোৱে তাৰ মানে সেইটোৱে বনায় বেছি নকলটো নকৰে আৰু আচলটোৱে তাত পায় মোৰ প্ৰিয় উৎসৱ বিহু বুলিয়ে ক'ব পাৰি যিহেতু আমি অসমীয়া মানুহ বিহুৱে উৎসৱ বিহু আটাইতকৈ প্ৰিয় মানে বিহুটো সেই গোটেইকেইটা বিহুৱেই প্ৰিয় তাৰ ভি তাৰ ভিতৰত ব'হাগ বিহুটোতো ভাল লাগে নতুন নতুন বিহুৱান ল'ব পাৰি নতুন হেৰি ল'ব পাৰি আৰু নতুন নতুন নতুন বছৰৰ নতুন হেৰি গতিকে আৰু মাঘ বিহুটো ভাল মাঘ বিহুটো নতুন নতুন এই এইবিলাক খানা চানা বনোৱা হয় পিঠা লাড়ু এইবিলাক সকল সকলোৱেই বনায় ধনী দুখীয়া আটাইয়ে সকলোৱেতো বনায় সেইয়ে আৰু কাতি বিহুও মোৰ ভাল লাগে কাতি বিহুটো ঘৰ বাৰীয়ে সকলো পিনে চাকি বন্তি জ্বলায় কাতি বিহুটো অতি হেৰিৰ বিহু আৰু ধনৰ প্ৰভাৱ বুলিয়েই ক'ব পাৰি কাতি বিহুতে সকলোৱে ঘৰে পদূলিয়ে মুখে যেতিয়া চাতিয়া জল চাকি জ্বলাব তেতিয়াই লখ আই লক্ষী মাতৃ ঘৰলৈ আহিব পথাৰত ধান গছত তলতো চাকি দিয়ে তেতিয়াহে আই লক্ষী মাতৃ ঘৰত প্ৰৱেশ কৰিব সেইকাৰণেই বহুতেই ভাল লাগে কাতি বিহুটো বহুতেই মোৰ প্ৰিয় অঁ টিভিও চাওঁ মাজে মাজে টিভিও চাওঁ তাতে চিৰিয়েল টিৰিয়েল দি থাকে এইবিলাকো চাওঁ কিন্তু বেছি চাওঁ আৰু এই ম'বাইলো চাওঁ টিভিও চাওঁ চবেই চাওঁ অসমীয়া ধাৰাবাহিক বুলি চাওঁ আৰু বহুতকেইখন দিয়েতো মোৰ বেছি নামো সিমান মনত নাথাকে চাওঁ তাৰে মাজত চবৰ কামো কৰি থাকোঁ তাৰ মাজে মাজে মাজে চাইও থাকোঁ অঁ থিয়েটাৰো মোৰ চাই বহুত ভালেই লাগে থিয়েটাৰো চাওঁ আৰু ওচৰত আহিলে মিছ নকৰোঁ চাওঁৱেই